কিতাপৰ বাহিৰে মই তেনেকুৱা কোনো আলোচনী নপঢ়ো কিন্তু বাতৰি কাকত চাওঁ যেনে আসাম ত্ৰিবিউনখন চোৱা যায় প্ৰতিদিন টাইম চোৱা যায় আৰু ব্ল'গ বুলি ক'লে মই সচৰাচৰ ইউটিউব বা অন্য চ'ছিয়েল মিডিয়া ইউজ কৰোঁ য'ত আমি ব্ল'গবিলাক পোৱা যায় আৰু কিতাপ কিতাপ পঢ়ো মই সাধাৰণ জ্ঞানৰ কিতাপ বা মাজে মাজে কেতিয়াবা দুই এখন অলোচনীও পঢ়া যায় মাহেকীয়া আলোচনী আৰু সেইখিনিয়ে পঢ়া যায় বেলেগ আৰু কি বেলেগ অন্য ধৰণৰ আলোচনী বা বাতৰি কাকত তেনেকুৱাকৈ পঢ়া নাযায় বেছিভাগ সময় ব্ল'গ চোৱাতেই কটোৱা যায় সেইটো মই বেছি ব্যৱহাৰ কৰোঁ কাৰণ সেইটো সহজতে উপলব্ধ ব্ল'গ অজিকালি সকলোৰে ইনেও হাতে হাতে স্মাৰ্ট ফ'ন দেখাই যায় তেনেধৰণে মোৰো আছে ত' মই ম'বাইলৰ যোগেদি বা বেলেগ চ'ছিয়েল মিডিয়াৰ যোগেদি ব্ল'গ ব্ল'গ উপভোগ কৰোঁ